কৃষকসকলে জন্তুৰ মলসমূহ সাৰ হিচাপে ব্যৱহাৰ কৰে গৰু গোবৰৰপৰাও সাৰ বনাব পাৰি ম'হৰ গোবৰৰপৰাও পাৰি ছাগলী গুৱৰপৰাও পাৰি তাৰপৰা হাঁহ মূৰ্গীৰপৰাও পাৰি গৰু গোবৰ আমি গেছ ভৰাই ইন্ধন হিচাপেও ব্যৱহাৰ কৰোঁ আমি গৰু গোবৰ ধান খেতিটো দিব পাৰি লাই মূলা শাক পাচলি খেতিতো দিব পাৰি গৰু গোবৰ আৰু ম'হৰ গোবৰ তুঁহগুৰি দি পিনে মিক্স কৰি পিনে শুকুৱাই শুকুৱাই পিনে সেয়া খৰি হিচাপেও ব্যৱহাৰ কৰিব পাৰি